শিক্ষিত মানুহৰ সমাদৰ সকলোতে আছে সদায় উচ্চ স্থান পায় সমাজত আগস্থান পায় আৰু নজনা কথাটো শিক্ষিত হ'লে জানিব পাৰি কিন্তু যদি এজন মানুহ শিক্ষাৰ পৰা আঁতৰি থাকে বা অশিক্ষিত হয় তেওঁ সমাজৰ অৱহেলিত বুলি ক'লেও ভুল নহয় তেওঁ সমাজত আগস্থান পাব নোৱাৰে আৰু বহুত জানিবলগা কথাৰ পৰা তেওঁ আঁতৰত থাকিব লগা হয় বা হেৰুৱাব লগা হয় শিক্ষিত আৰু অশিক্ষিত মানুহৰ পাৰ্থক্য এইখিনিয়েই